অঁ এইটো ট্ৰেভেল এজেঞ্চিত লাগিছেনে অঁ মই গুৱাহাটী কলেজৰ ফালৰ পৰা ফোন কৰিছিলোঁ আমাৰ কলেজৰ পৰা এটা শিক্ষামূলক ভ্ৰমণ যাব লাগিছিল কাজিৰঙালৈ অঁ আপোনালোকৰ বাছ তেনেকুৱা সেই এভেইলেবল আছে নেকি আমাক লাগিছিল মানে আমি অহা দেওবাৰে যাম আমাৰ ফিফটি টু এইটিমান মানুহ হ'ব আমাৰ ষ্টুডেন্ট স্পেচিয়েলি আমি দুদিনৰ বাবে যাম আমাৰ কলেজৰ পৰা একেবাৰে কাজিৰঙালৈ ডাৰেক্ট গাড়ী অঁ গুৱাহাটী কলেজৰ পৰা আপোনালোকৰ এমাউণ্টটোৰ প্ৰাইচটোৰ কথা মই দুদিনৰ বাবে যাম অঁ ষ্টুডেণ্টখিনি মানে বিশেষভাৱে প্ৰব্লেম নাপায় তাতেতো সেইফালৰ পৰা আপোনাৰ লগত কনৰ্ফাম হৈ লৈছোঁ আৰু যদি কিবা অসুবিধা হয় মানে অঁ অঁ ঠিক আছে অঁ দিয়ক মই আপোনাক আমাৰ মেম্বাৰখিনিৰ লগত আলোচনা কৰি পেলাই আপোনাক জনাই আছোঁ